মই আৰাম কৰা সময়ত বা ধ্য়ান কৰা সময়তো চোতালত মুকলি ঠাইত বহি কেতিয়াবা তৰা চোৱা কামটো কৰিছোঁ আৰু অনুভৱ হৈছে মোৰ যে মই যেন এখন স্বৰ্গৰ কোনোবা এখন ফুলনিৰ মাজতহে আৱদ্ধ হৈ আছোঁ মোক খুব আকৰ্ষিত কৰিছিল আৰু সেইকাৰণে এই কামটো মাজে মাজে কৰো নকৰা নহয় এতিয়া মানে ধ্য়ান কৰা সময়ত বা জিৰণি লোৱা সময়ত মাজে মাজে তৰা চোৱা কামটো কৰা হয়